মই কৰা আটাইতকৈ বিলাসী ভ্ৰমণ বুলি ক'লে মই নেপাল গৈছিলোঁ নেপালত নেপালৰ পৰিৱেশটো বিশেষকৈ ভাল লাগিছিলে মই চকু দেখুৱাবলৈ গৈছিলোঁ চকু মোৰ খুৰাৰ চকু অসুখ হৈছিল চকু দেখাব গৈছিলোঁ কিন্তু তাৰ পৰিৱেশটো মোৰ ইমানেই ভাল লাগিল পাহাৰীয়া অঞ্চল পাহাৰীয়া ঠাই ওখ ঠাই তাত বিশেষকৈ ট্ৰেইন জাৰ্ণিটো ট্ৰেইন জাৰ্ণিটো ইয়াৰ পৰা ধেমাজী মাজুলীৰ পৰা মই যোৰহাট গ'লোঁ যোৰহাটৰ পৰা যোৰহাটৰ পৰা ট্ৰেইনত গ'লোঁ শিলিগুৰি পালোঁগৈ প্ৰথম নিউ জলপাইগুৰি পালোগৈ নিউ জলপাইগুৰিত নামিলোঁ তাৰপাছতে শিলিগুৰিলে গ'লোঁ সিলিগুৰিৰ পৰা ডাইৰেক্ট নেপাল নেপালৰ বৰ্ডাৰ যিখন দলং দলঙলৈকে গ'লোঁ ভাল লাগিছিল সেইবিলাক তাৰপিছতে ট্ৰেইনত এটা বিশেষ ঘটনা ঘটিছিল মই বহি থকা ঠাইডোখৰতে মোৰ কাষৰ চিটটোত এজন বাহিৰৰ মানুহ আছিলে সিহঁতে কাম হয়টো কাম কৰিবলৈ আহিছিল অসমত অসমৰ পৰা ঘূৰি গৈছিল ঘূৰি যাওঁতে তেওঁলোকৰ কেইবাজনো আছিলে তেওঁলোকৰ লগত তাৰে এজনৰ মোবাইলটো মানে কোনোবাই চুৰি কৰি লৈ গুছি গ'ল আৰু তেখেতে বাহিৰলৈ গৈছিলে প্ৰস্ৰাৱ কৰিব গৈছিলে হয়টো তাৰপিছত আহি ঘূৰি আহি চাইছে তেখেতৰ মোবাইলটো নাই ইফালে ইফালে সবতে বিচাৰ খোচাৰ কৰিছে মোবাইলটো নাই মই বহুত ভয় খাইছিলোঁ মোৰ মোবাইলটো হেৰাই যাব নেকি বুলি আৰু মই তেতিয়াৰ পৰা বহুত সাৱধান হৈ মোবাইল চোৱাই বাদ দি দিলোঁ মোবাইলটো এনি টাইম জেপতে সোমোৱাই থৈ দিলোঁ ট্ৰেইনৰ ট্ৰেইনৰ পৰা নামিহে মোবাইল চাইছোঁগে এনেকেই কৰিলোঁ গৈ নেপাল পালোঁগৈ নেপালত এতিয়া আমাৰ অসমীয়া মানুহ চিনাকি নাই তাতে যেতিয়া আমি হস্পিটেল পালোঁগৈ হস্পিতেলত এজন মানুহ আহিলে তেখেতে দুই এটা অসমীয়া কথা বুজি পায় আৰু মানে বিশেষকৈ অসমৰ পৰা গৈ থকা মানুহখিনি তেওঁলোকে কথা বতৰাবিলাক অলপ বুজি পায় চকুৰ বেমাৰ দেখাবলৈ মানুহ গৈ থাকেতো অসমৰ পৰা তেনেকৈ অলপ দুই এটা কথা বুজি পায় আৰু আমি হিন্দীত কথা পাতিলোঁ হিন্দীত কথা পাতি তেওঁলোকৰ তাত এখন হোটেল আছে তেওঁলোকৰ সেই মানুহজনৰ এখন হোটেল আছে ব্ৰহ্মপুত্ৰ হোটেলখনৰ নাম ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰ হোটেলতে আমি প্ৰায় এসপ্তাহ দিন থাকিলোঁ এসপ্তাহ দিন তাতে থাকি তাতে খোৱা বোৱা কৰিলোঁ আমাৰ সম্পূৰ্ণ তেওঁলোকে অসমীয়া খাদ্যৰ খাদ্যৰে ভাত খুৱাইছে ভাল লাগিলে তেওঁলোকৰ আমি বিদেশত গৈও আমি অসমীয়া থলুৱা খাদ্য খাবলৈ পাইছোঁ আমাৰ নিজৰ ভাল লাগিলে তাৰপিছত তাত ডাক্তৰৰবিলাকৰ ব্যৱহাৰ পাতি বহুত ভাল আৰু চকুৰ বেমাৰ দেখাবলৈ যাওঁতে তেওঁলোকে মানে সম্পূৰ্ণ পৰীক্ষা নিৰীক্ষা কৰিহে ঔষধ দিয়ে সেই সেই বস্তুবোৰ ভাল লাগিলে আৰু বিশেষকৈ তাত ঠাইখিনি খুব ভাল লাগিলে পাহাৰীয়া ঠাই ধুনীয়া সেউজীয়া সবফালে কিন্তু তেওঁলোকে কয় ইয়াত বোলে কেতিয়াবা অকণমান বিপদ বিপদো হয় কাৰণ ভূমিকম্প বা ভূমিস্খলন হ'লে মাটিৰ পাহাৰ ভাঙি পৰে ঘৰৰ ওপৰত পৰে অলপ বিপদ বিপদ নথকা নহয় তাৰ মাজতে তেওঁলোকে জীৱন যাপন কৰি আছে সুন্দৰকৈ ভাল লাগিলে আচাৰ ব্যৱহাৰ মানুহখিনি আচাৰ ব্যৱহাৰ বহুত ভাল মানুহৰ লগত ধুনীয়াকৈ কথা পাতে ধুনীয়াকৈ সহজ সৰল মানুহবিলাক আৰু নেপালৰ আমি যেতিয়া গৈছিলোঁ নেপালৰ পইচাটো বিশেষকৈ তাত আমাৰ ইণ্ডিয়ান পইচাটোৱে বেছিকৈ চলে সেই জেগাখিনিত মানে নেপালী পইচাটো আমি চেঞ্জ কৰিছিলোঁ নেপালৰ যিটো পইচা হয় আমি চেঞ্জ কৰি লৈছিলোঁ হ'লেও সেই পইচাটো পইচাটো তেওঁলোকে ইমান ল'বই নিবিচাৰে আমাৰ ইণ্ডিয়ান পইচাটো হ'লেই হৈ যায় আৰু আমাৰ ইণ্ডিয়ান যদি এহেজাৰ টকাত তাত তেওঁলোকৰ আমাৰ ছশ টকা হ'লে তেওঁলোকৰ এহেজাৰ টকা তেনেকৈ আমাৰ অলপ কিবা লাভ হোৱা নিচিনা হ'ল কাৰণ ছশ টকা বুলি ক'লে সিহঁতৰ ঠাইত এহেজাৰ টকা হয়তো বস্তুবিলাকৰ দামবিলাক মানে অলপ আমাৰ ইণ্ডিয়াতকৈ কম কম যেন লাগিলে সেইকাৰণে ভাল লাগিলে যাম আকৌ ইয়াৰ পাছত আৰু নেক্সট জাৰ্ণি কৰিম মইতো উৰিষ্যালৈও গৈছোঁ মেঘালয়ো গৈছো গৈছোঁ ঝাৰখণ্ড গৈছোঁ এনেকৈ আৰু জেগা ফুৰিম বহুত জেগা ফুৰা মন আছে ভ্ৰমণ কৰি মই ভাল পাওঁ এইবাৰ হয়টো বাইক বাইক ৰাইডত যাম বাইকত এবাৰ হয়টো লাডাখ চাদাখ তেনেকৈ ফুৰা ইচ্ছা আছে এনেকৈ যাম বুলি ভাবিছোঁ